ৰন্ধা কামটো কেৱল মহিলাৰ কাম বুলি মই নেভাবোঁ কাৰণ ৰন্ধা বঢ়াটো হৈছে এটা কলা ৰন্ধাও হৈছে এটা কলা যিহেতু ময়ো খুব আমাৰো বহুত খুব আগ্ৰহ যে ৰান্ধম ৰান্ধি ময়ো নিজে খাই বেছি ভাল পাওঁ ৰান্ধি আনৰে ৰন্ধাতকৈ মাৰ হাতৰ বাহিৰে বাৰু মাৰ হাতৰ বাহিৰে মই নিজে ৰন্ধা খাদ্য বা খাই বেছিয়ে ভাল পাওঁ মোৰ পৰিয়ালত পুৰুষসকলে ৰন্ধা বঢ়া কৰে কৰে নিশ্চয় কৰে মোৰ দেউতাই কৰে মই কৰোঁ ভাইটিয়ে কৰে খুৰাই কৰে সকলোৱে আমাৰ ঘৰত ৰন্ধা বন্ধা ৰন্ধা বঢ়া কৰে অকল মহিলাসকলৰ ভিতৰতে এই ৰন্ধা বঢ়া কাম আমাৰ ঘৰত সীমিত হৈ নাথাকে আমাৰ পৰিয়ালত সীমিত হৈ নাথাকে আৰু এই ৰন্ধা বঢ়া কামটো অকল মহিলাসকলৰ কাম বুলিয়েই আমাৰ ঘৰৰ পৰিয়াল বা মই নাভাবোঁ এইটো হৈছে সকলোৰে কিয়নো ৰন্ধা বঢ়া কামটো ৰন্ধা কামটো হৈছে এটা কলা